দহ হাজাৰ দুশ দুই বিশ হাজাৰ দুশ তিনি ত্ৰিছ হাজাৰ পাঁচশ ছয় আঠ হাজাৰ নশ ন পোন্ধৰ হাজাৰ ছয়শ ছয়